নিশ্চয় আমি বিভিন্ন ধৰণৰ আৰ্টিফিচিয়েল যেনেকে গাখীৰ উৎপাদন হ'বলে আমি বেজী বা বিভিন্ন ধৰণৰ হৰ্মন ব্যৱহাৰ কৰা যায় কিন্তু সেইটো নিশ্চয় ইয়াৰ পৰা সুফল পোৱা নাযায় কুফলহে পোৱা যায় যিহেতু গৰু ম'হৰ কাৰণে সেউজীয়া ঘাঁহ বা সুষম দানা ব্যৱহাৰ কৰিব লাগে তাৰ পৰা যিখিনি গাখীৰ উৎপাদিত হয় বা গাখীৰ পোৱা যায় আৰু এইখিনি গাখীৰহে মানুহৰ স্বাস্থ্যৰ কাৰণে ফলদায়ক বা সুফল বুলি ক'ব পৰা যায়